মই জুবিন গাৰ্গৰ লাইভ অনুষ্ঠান চাই পাইছোঁ তেওঁ গান শুনি মই বহুত ভাল পাওঁ আৰু তেওঁৰ অভিজ্ঞতাখিনি মোৰ ভাল লাগে বহুত ভাল লাগে তেওঁ গানবিলাক বহুত গাম্ভীৰ্যপূৰ্ণ হয় আৰু সেই গায়কগৰাকীৰ অনুষ্ঠান শুনিবলৈ মই বহুত ভাল পাওঁ তেওঁৰ প্ৰতিটো গানতে বহুত মূল্যৰ কথা থাকে সেইবাবে মই তেওঁ গান শুনি ভাল পাওঁ তেওঁ এজন বিখ্যাত গায়ক জুবিন গাৰ্গৰ গান প্ৰতিটো গানেই মোৰ মন হৃদয় চুই যায় মই সেইবাবে তেওঁৰ গান শুনি ভাল পাওঁ মই জুবিন গাৰ্গৰ প্ৰতিটো গানেই মই আৱৰাবলৈ চেষ্টা কৰোঁ আৰু তেওঁ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সেই গানটো মোৰ বহুত প্ৰিয় মই জুবিন গাৰ্গৰ প্ৰতিটো গানেই ভাল পাওঁ মোৰ তেওঁ সুৰ কণ্ঠ সকলোবোৰ ভাল লাগে তেওঁৰ প্ৰতিটো গানতে বহুত ভাল ভাল কথাৰে তেওঁ গানকেইটা গাম্ভীৰ্যপূৰ্ণ সেইবাবে মই তেওঁ গানকেইটা শুনি বহুত ভাল পাওঁ কিছুমান গান শুনি তেওঁ চকু পানীও ওলায় বহুত দুখজনক গান গায় মই তেওঁ বহুত ক কেইবাটাও গান প্ৰিয় গান আছে মোৰ ৰুমাল তেওঁৰ ৰঙা ৰুমাল গানটো শুনি ভাল লাগে আৰু তেওঁৰ প্ৰতিটো বিহু গীতেই শুনি ভাল লাগে বিহু গ গীতৰ ওপৰত তেওঁ যিখিনি সুৰ আছে মই প্ৰতিটো সুৰেই গুণগুনাবলৈ চেষ্টা কৰোঁ তেওঁ গানৰ যিখিনি গানৰ মাজত প্ৰতিভা আছে ভাল লাগে তেওঁ কণ্ঠটোৱে মোৰ বহুত ভাল লাগে সেইবাবে মই তেওঁ গান শুনি ভাল পাওঁ মই তেওঁৰ লাইভ বহুবাৰ চাইছোঁ মই তেওঁৰ টিভি ত লাইভ আহিলে চাওঁ মোবাইলতো চাওঁ মই প্ৰতিটো গানেই শুনি ভাল পাওঁ বাবে তেওঁক বহুত ভাল পাওঁ মই বোলে আজি লখিমপুৰ আহিছে জুবিন মই তেওঁৰ গান শুনিবলৈ যাওঁ